মই ম ভ্ৰমণ কাহিনীবোৰ খুব প্ৰিয় কিতাপ দেই মই ভ্ৰমণ কাহিনী মানে পঢ়ি ভাল পাওঁ তাৰপিছত হেৰি ভ্ৰমণ কাহিনী পালেই গল্প পালে কিতাপ পালে মই পঢ়োঁ আৰু সেইবোৰৰ পৰা বহুত সেইখন দেশৰ বহুত কথা তুমি নগৈয়ো শিকিব পাৰা তাৰমানে ছবিখন দাঙি ধৰে সিহঁতে সেইকাৰণে মানে মই ভ্ৰমণ কাহিনীয়ে মোৰ মেইন আৰু প্ৰিয় কিতাপ এনেই নবেল চভেল যদিও আছে সেইবিলাক মই মানে বৰ ইণ্টাৰেষ্ট নিদিওঁ আৰু ভ্ৰমণ কাহিনী বুলিলে কিন্তু মোৰ খুব ভাল লাগে তাৰপিছত আৰু ভ্ৰমণ কাহিনীৰ বাহিৰেতো নাই আৰু কীৰ্তন পুথিখনে পঢ়োঁ সেইটোৱে